আলহীক আমি খুব ভালদৰেই আপ্যায়ন কৰোঁ যেতিয়াও আমাৰ ঘৰত আহে আমি খুব ভালদৰে শুশ্ৰূষা কৰোঁ যিহেতু ভাৰতীয় হিচাপেতো এটা মান্যতা আছেই যে আলহী হৈছে ভগৱানৰ আন এটা ৰূপ ছ' শুশ্ৰূষা কৰাটো আমাৰ দায়িত্ব প্ৰথমতেই যেতিয়া আলহীজন আমাৰ ঘৰলৈ আহে মই প্ৰথমতে নমস্কাৰ দি তেওঁক বহিবলৈ কওঁ তেওঁলোক তেওঁ বহা পিছত মই সুধোঁ চাহ পানীৰ কথা যে চাহ পানী তেওঁলোকে এতিয়া খাব নে নাই যদি চাহ খাম বুলি কয় দ্বিতীয়তে মই প্ৰথমতে এইটোৱেই সুধোঁ যে তেওঁলোকে চেনি খাব নে নাই কাৰণ আজিকালিতো জানেই প্ৰত্যেক তিনিজনৰ ভিতৰত এজনতো ছুগাৰ পেচেণ্ট থাকেই সেইকাৰণে চেনি সিহঁতে খাই নে নাই সেই ক সেই কথাটো সোধা বহুতেই জৰুৰী আৰু যদি তেওঁক তেওঁলোক আলহীজন যদি ৰাতিপুৱা আহে মই চাহৰ লগত ৰুটি ভাজি বা পুৰি তেনেকুৱা ধৰণৰো যোগান ধৰোঁ আমাৰ ঘৰত যেতিয়াও আলহী আহে আমি বহুত ভালদৰে আলহীজনৰ শুশ্ৰূষা কৰোঁ যদি আলহীজন ভাত খোৱাকৈ আহে আমি মাছ মাংস এই এনেধৰণ এনেবিধ এনেধৰণৰ বিধ আমি ঘৰত আয়োজন কৰা কৰোঁ যদি আল আলহীজনে মাংস মুৰ্গীৰ মাংস খাম বুলি কয় আমি যিহেতু আমাৰ ঘৰত ব্ৰইলাৰ খুৱাই ভাল নাপাওঁ সেইকাৰণে আমাৰ ঘৰৰে লোকেল মুৰ্গী এটা মাৰি মেলি খুৱাওঁ মাছ খুৱাব গ'লেও আমি চালানী মাছ নুখুৱাওঁ আমাৰ ঘৰৰে পুখুৰী আছে পুখুৰীৰ প্ৰায় মাছ আনি আমি মাছ তেনেকৈ কৰি আমি তৈয়াৰ কৰোঁ

মই বনাই ভালপোৱা বিধৰ ভিতৰত হৈছে আলু ডিম তৰকাৰী ঘুগুনি গাহৰিৰ লগত তিল কিন্তু গাহৰি লগত তিল এইকাৰণে নবনাওঁ কাৰণ গাহৰি মাংসটো বহুতে খায় বহুতে নাখায় ছ' আল আলহী আহিলে আমি প্ৰথমতে এইটোও সুধিব লগা হয় যে তেওঁলোকে গাহৰি খায় বা নাখায় কাৰণ যদি নাখায় মই তেওঁক বনাই মেলি খুৱাব নোৱাৰোঁ কাৰণ মই এইটোও বনাই ভাল পাওঁ যে যেতিয়া গাহৰি লগত ৰঙালাও দি বা হাঁহৰ মাংস লগত যেতিয়া আমি কোমোৰা দি বনাওঁ লগতে লাই শাক দি মই সেইটোও বনাই ভা ভাল পাওঁ লগতে আপুনি ধৰক মাটি দালি ৰহৰ দালি বা মচুৰ আৰু ৰহৰটো আমি এই মিলাই লৈ যোনটো দালি বনাওঁ মই সেইইটোও বনাই ভাল পাওঁ আলহীবিলাক যেতিয়াও আমাৰ ঘৰত আহে আমি বহুত আনন্দিত হওঁ কাৰণ আলহীখিনি আহিলে আমাৰ মনটো ভাল লাগে আমি বিভিন্ন ধৰণৰ শাক চবজি ঘৰৰে শাক চবজি তৰকাৰী যি বনাব আমি চব আমি ঘৰৰে তৈয়াৰ কৰোঁ